হয় মোৰ জীৱনত বহুটো উচ্চাকাংক্ষা আছে মই অসমৰ এখন পিছ পৰা অঞ্চলৰ বাসিন্দা পিছ পৰা অঞ্চলৰ বাসিন্দা হোৱাৰ বাবে বহুতো নাগৰিকৰ হা সুবিধা লাভ কৰা পৰা বঞ্চিত হ'ব লগা হয় সেইবাবে মোৰ এটা আকাংক্ষা আছে যে আমাৰ এই পিছ পৰা অঞ্চলৰ ভৱিষ্যতৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ অৱদান আগৱঢ়োৱা

আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান সময়ত প্ৰচলিত কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই নিবৰ বাবে মোৰ উচ্চাকাংক্ষা আছে